মই জীৱনত বহুত কিতাপ পঢ়িছোঁ আৰু বৰ্তমানেও পঢ়ি আছোঁ কিন্তু এখন কিতাপ সঁচাকৈ মোক বৌদ্ধিকভাৱে বহুত প্ৰত্যাহ্বান জনাইছিল কিতাপখনৰ নাম হৈছে মানুহ কেনেকৈ সুখী হ'ব পাৰে তাত বিভিন্ন ধৰণৰ ব্যক্তিয়ে বিভিন্ন ধৰণৰ ভাষাৰে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু সেই কিতাপখনৰ পৰা মই এটা কথাই বুজিলোঁ যে মানুহৰ নিজৰ নৈতিকতা যদি নাথাকে কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰে আৰু এই কিতাপখন মই বিভিন্ন বন্ধুবৰ্গৰ লগত আলোচনাও কৰিলোঁ বিশেষভাৱে মই মোৰ পৰিয়ালৰ লগত এই কিতাপখনৰ বিষয়ে আলোচনা কৰিছিলোঁ য'ত মই বুজি পাইছিলোঁ যে এজন ব্যক্তি সুখী হ'বলৈ কেৱল টকা পইচা নালাগে এজন ব্যক্তি সুখী হ'বলৈ তেওঁৰ শাৰীৰিক আৰু মানসিকভাৱেই সুখী হ'লেই হ'ব যদি মানুহৰ শৰীৰটোৱে অসুস্থ হয় তেন্তে মানুহৰ যিমান টকা পইচা থাকিলেও মানুহে সুখী হ'ব নোৱাৰে তদুপৰি এই সুখী হ'ব পাৰি কেনেকৈ কিতাপখনৰ জৰিয়তে মই বুজি পালোঁ যে মানুহৰ বন্ধুৱেই হওক বা পৰিয়ালেই হওক সকলো দুদিনীয়া তেওঁলোকৰ ওপৰত যিমান আমি বিশ্বাস কৰিব পাৰোঁ তাতোতকৈ যদি আমি কিতাপ এখন পঢ়োঁ সময় যদি কিতাপখনৰ ওপৰত দিওঁ তেতিয়া আমাৰ মনোযোগটো সুস্থ হোৱাৰ উপৰিও আমি বহুতো উন্নতিৰ পথত আগবাঢ়িব পাৰোঁ যিহেতু আজিকালি বৰ্তমান যুগত মানুহে মানুহক সময় দিব পৰা পৰিমাণটো কমি আহিছে সেয়েহে সুখী মানুহ হ'ব কেনেকৈ এই কিতাপখনৰ জৰিয়তে মই নিজকে এজন সুখী ব্যক্তি হিচাপে প্ৰত্যাহ্বান জনাব পাৰিম কাৰণ সেই কিতাপখনৰ জৰিয়তে মই বুজি পাইছোঁ যে মানুহে নিজৰ ব্যক্তিত্বক লৈ কেনেকৈ আগবাঢ়িব পাৰে কিদৰে মানুহে নিজৰ দৈনন্দিন সামগ্ৰীসমূহ কিদৰে অভাৱ পূৰণ কৰিব পাৰে তদুপৰি মানুহে আনজনৰ লগত কেনেদৰে মিলি থাকিব পাৰে আদি এই কথাখিনি গম পাইছিলোঁ আৰু সেয়েহে এই কিতাপখন মই মোৰ পৰিয়ালকো পঢ়িবলৈ দিছোঁ আৰু লগতে মোৰ বন্ধুবৰ্গৰ লগতো কৈছোঁ যে বৰ্তমান সময়ত জীৱন আৰু জীৱিকাৰ কাৰণে মানুহে টকা পইচাৰ পিছত দৌৰি থাকিব নালাগে কেৱল পাঠ্যপুথিয়েই মানুহৰ জীৱনসংগী হিচাপে কাম কৰিব পাৰে আৰু য'ত আমি আনন্দ সুখ আদি পাওঁ